আমাৰ অঞ্চলৰ ব্যক্তিগত খণ্ডৰ বেংক বুলি ক'বলৈ হ'লে এইচ ডি এফ চি আই চি আই চি আই বা তেনে আৰু বহুধৰণৰ ব্যক্তিগত খণ্ডৰ বেংক আছে ঋণ বা ইঞ্চুৰেঞ্চৰ ক্ষেত্ৰত মই ভাবোঁ চৰকাৰী বেংকৰ খণ্ডতকৈ ব্যক্তিগত খণ্ডৰ বেংকবোৰ বেছি সুবিধাজনক কাৰণ তেওঁলোকৰ সা সুবিধাবোৰ চৰকাৰী বেংকৰ তুলনাত বেছি আৰু খুব ভাল হয় বাকী মই যদি ইঞ্চুৰেঞ্চ বা ঋণৰ ক্ষেত্ৰত আগবাঢ়ো তেনেহ'লে মই ভাবোঁ চৰকাৰী বেংকৰ তুলনাত মই ব্যক্তিগত খণ্ডৰ বেংকলৈ বেছি আগ্ৰহী হ'ম কাৰণ তেওঁলোকৰ সা সুবিধাবোৰৰ ক্ষেত্ৰত